হেল্ল' অঁ ৰিংকী শুন সেই মোৰ ডিজি ল'কাৰৰ পৰা সেই মেছেজ এটা আহিছিলে অঁ তোৰো যে আহিছিলে সেইদিনা অঁ অঁ তই কি কৰিলিনো কেনেকৈ কৰিলিনো অঁ অঁ অঁ মোকো কৰি দিবিচোন দেই তই মোৰ মানে এইবোৰ ইমান আইডিয়া নাই নহয় কেনেকৈ কি কৰিব লাগে আকৌ পিছত খেলিমেলি হ'ব প্ৰব্লেমে হ'ব অঁ অঁ তই আহিব পাৰিবি নি বাৰু আমাৰ ঘৰলৈ অঁ নোৱাৰ অঁ অঁ ঠিক আছে তেতিয়হ'লে ময়ে যাম পাছবেলা থাকিবি নহয় তই অঁ থাকিবি অঁ অঁ ঠিক আছে ময়ো আজৰি হৈ যাম পাছবেলা তই কৰি দিবি দেই অঁ অঁ অঁ মই সেইবোৰ নাজানো মানে কৰিব ঠিক আছে ঠিক আছে তই কৰি দিবি মই ইভিনিং তিনিটামানত যাম অঁ অঁ ঠিক আছে অঁ অঁ হ'ব দে